আমাৰ অঞ্চলত নতুনচামে ফুটবল বা আন খেলতকৈ ক্ৰিকেট বেছিকৈ ভালপোৱা কাৰণ কি বুলি প্ৰশ্ন আহিছে মোলৈ এই ফুটবলো উঠি অহা আ প্ৰজন্মই আজিকালি অলপ ভাল পাবলৈ শিকিছে ভাল পায় আগৰ পৰাই ভাল পায় হ'ব এতিয়াও অলপ আগতকৈ অকণমান জনপ্ৰিয় হৈছে কিছু কিছু খে জেগাত কিছু কিছু ক্ষেত্ৰত ল'ৰা ছোৱালীৰ খেলাৰ আগ্ৰহ বাঢ়িছে তথাপিও ক্ৰিকেটটো বেছি আমাৰ ইয়াত জনপ্ৰিয় এইটো কাৰণে জনপ্ৰিয় ধৰক অকল আমাৰ ইয়াত বুলি নহয় গোটেই সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰিকেটটো জনপ্ৰিয় মানে সমগ্ৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষতে ক্ৰিকেটটো বেছি জনপ্ৰিয় সেইটো কাৰণে বুলি ভাবোঁ মই ধৰক আগৰ পৰাই ক্ৰিকেটটো ধৰক চলি আহিছে আৰু বৰ বেছিকৈ মানে এতিয়া ৰাষ্ট্ৰীয় খেল হকী যদিও আমাৰ ভাৰতবৰ্ষত কিন্তু ক্ৰিকেটটোতহে বেছি মনোনিৱেশ কৰা দেখিছোঁ মানে আগৰ পৰাই এতিয়া এতি এতিয়া উঠি অহা প্ৰজন্মলৈকে আৰু ক্ৰিকেটটো ধৰক টি টুৱেণ্টি ফৰ্মেটত যেতিয়াৰ পৰা কৰিবলৈ তেতিয়াৰ পৰা বেছি ধৰক জনপ্ৰিয় হৈছে আৰু আই পি এল আহিছে তিনি বছৰমানৰ আগৰ পৰা আই পি এল হোৱাৰ পৰা নতুন নতুন খেলুৱৈ বহুত মানে সুবিধা পাইছে আৰু আমাৰ অসমৰ অসমৰো এতিয়া ঘৰৰ সন্তান বুলিয়ে কৈছোঁ ৰিয়া ৰিয়ান পৰাগ তেখেতো অসমৰ পৰা গৈ আই পি এলত স্থান পালে অসম আই পি এলৰ পৰা এতিয়া ইণ্ ইণ্ডিয়া টীমত স্থান পাইছে আৰু তেখেতক দেখিও আমাৰ উঠি অহা প্ৰজন্ম বেছি আকৰ্ষিত হৈছে আৰু ক্ৰিকেট খেলৰ প্ৰতি আগৰ পৰাই আমাৰ উঠি অহা প্ৰজন্ম আকৰ্ষিত আমাৰ আমিও ময়ো হয় এজন ক্ৰিকেটপ্ৰেমী সৰুৰ পৰা ক্ৰিকেট খেলিছোঁ আৰু ক্ৰিকেটটো আচলতে কি হয়

সৰুৰ পৰাই মানে খেল বুলি ক'লে আমি ক্ৰিকেটেই খেলোঁ আৰু দেখি দেখি ধৰক ক্ৰিকেটটো খেলিবলৈ ভাল লগা হৈ যায় ভাল লাগে আৰু ক্ৰিকেটৰ যিসকল একেবাৰে পুৰণা প্লেয়াৰৰ পৰা ক'ব গ'লে খেলুৱৈ পুৰণা খেলুৱৈৰ পৰা ক'বলৈ গ'লে ধৰক শচীন তেণ্ডুলকাৰ সুনীল গাভাস্কাৰ সুনীল গাভাস্কাৰ আৰু ৰাহুল দ্ৰাবিড় এনেকৈ যিসকল পুৰণা আছে তেখেতলোকৰ পৰাই দেখি আহিছোঁ তেখেতলোককো আমি অনুকৰণ কৰোঁ এতিয়া এতিয়াও ধৰক বিৰাট কোহলি ৰোহিত শৰ্মা বা যিসকল নতুন নতুন খেলুৱৈ আহিছে তেখেতলোককো অনুসৰণ কৰে আৰু সেয়াই ক্ৰিকেটটো সকলোৱে এটা ভাল প্ৰিয় খেল বুলি বিবেচনা হয় বহুত ল'ৰাই ক্ৰিকেট খেলটোৱে খেলিব বিচাৰে আৰু ফুটবলটো জনপ্ৰিয় কিন্তু বৰ বিশেষ ধৰণে যিধৰণে জনপ্ৰিয় হ'ব মানে জনপ্ৰিয় হ'ব লাগে সেইধৰণে হোৱা নাই ক্ৰিকেটটো ক্ৰিকেটটো কিন্তু ধৰক আগৰ পৰাই জনপ্ৰিয় আৰু